হেল্ল' অঁ পাপৰি নেকি পাপ অঁ পাপৰি নেকি

অঁ কি কৰিছা অঁ এই মই হেৰি তোমালৈ ফোন লগাইছিলোঁ মানে কাপোৰ দুযোৰমান আছিলে চিলাবলৈ তাকে হেৰি ব্লাউজ হেৰি এই মেখেলাখন চিলালে কিমান লোৱানো

আঢ়ৈশ অঁ অঁ অঁ তাকে মোক অঁ তাকে কাপোৰ তিনিযোৰমান আছে অঁ মোৰ এই কাপোৰ তিনিযোৰমান আছে জিতুৰো আছে মোৰো আছে মানে একেলগে মিলাই পেলাই দিম বুলি ভাবিছিলোঁ তোমাক তাকে মই ভাবিছোঁ ফোন এটা কৰি পেলাই দাম দৰটো এটা মিলাই লওঁ আকৌ তোমাৰো সময় অসময় আছে বোলো ইফালে সিফালে যোৱা অঁ মই সময় মই এই যোৱা কথা আছে পৰহি মানে চেণ্টাৰলৈ তাতে সোমাই পেলাই দি আহিম নেকি এই ব্লাউজ এই মানে জিতুৰ হে ডিজাইন দিম মোৰ নিদোঁ অঁ অঁ হয় নেকি তাতো কম বেছ এটা কৰিবা আৰু ওচৰৰ মানুহ বুলি পেলাই এই ভাত বনাই আছোঁ ভাল দালি ভাত হ'ল বাৰু তাকে এতিয়া এই ভাতকেইটা বহাই আছোঁ অঁ হ'ব দিয়া তেতিয়াহ'লে অঁ হ'ব দিয়া ৰাখিছোঁ হাঁ